ভাৰতৰ এনে বহুতো ৰাজ্য আছে য'ত আমি যাবলগীয়া আৰু ঠাইকো ঠাইবোৰো আমি চাবলগীয়া যেনেকৈ হৈছে আমাৰ আগ্ৰাত আগ্ৰাত আছে আমাৰ তাজ মহল তাজ মহল আমাৰ প্ৰেমৰ প্ৰতীক বুলিও জনা যায় তাৰ উপৰিও আমি দিল্লীত দিল্লীত আমাৰ দেখিবলৈ পাওঁ আমি ৰেড ফৰ্ট কুটুবমিনাৰ এনেকৈ বহুতো মোগল মোগল সাম্ৰাজ্যৰ দিনৰ বহুতো এনেকৈ ঠাই আছে য'ত আমি যাব পাৰোঁ আৰু আমি তাত বহুতো শিক্ষামূলক কথাও আমি জানিব পাৰোঁ তাৰ প্ৰতি এখন ৰাজ্য হৈছে আমাৰ অসম অসমতো যেনে আমাৰ বহুতো জাগা আছে যেনে আমাৰ শিৱসাগৰ বা মাজুলী বা আমি শিৱসাগৰ দেখিব পাওঁ যে আহোম আহোম ৰাজ্যকালৰ কিমান বস্তুবোৰ আৰু যেনে আমি মাজুলী যদি যাওঁ মাজুলীত আমি দেখিব পাওঁ আমাৰ সত্ৰ বা বহুতো এনেকুৱা জাগা য'ত সত্ৰ আছে আমাৰ আৰু বহুত আছে যেনে আমি মাইচ'ৰ যাব পাৰোঁ মাইচ'ৰত বহুতো জাগা দেখি ধুনীয়া জাগা আছে আৰু আমাৰ জয়পুৰ তাত হাৱা মহল ভাৰতৰ আমি তাতো যাব পাৰোঁ আৰু বহুতো এনেকুৱা যাবলগীয়া জাগা আছে য'ত আমি গৈ বহুতো আমি কথা শিকিব পাৰোঁ বা কথা জানিব পাৰোঁ আৰু ভ্ৰমণ কৰিলে কথা জানিব পাৰি এই কথাষাৰ সঁচা আৰু এনেকুৱা বহুতো জাগা আছে যেনেকৈ আমি গুজৰাট গুজৰাট গৈও আমি তাৰ তাৰ কলাচৰ বা তাৰ কথা আমি জানিব পাৰোঁ আৰু বহুতো এনে কথা আমি জানিব পাৰোঁ